অঁ হ অঁ হয় হয় বৰুৱাই ক'লোঁ কওকচোন হয় হয় হয় অঁ কওক কানেকশ্যন কৰাব লাগে হয় হয় হয় অঁ পাৰিম বাৰু কৰিব এই আপোনালোকৰ এনে কেতিয়ামানকৈ কৰি দিব লাগে

হয় হয় হয় বুজিছোঁ আচ্ছা আচ্ছা আচ্ছা অঁ ঠিক আছে বাৰু মই এইকেইদিন ফ্ৰীয়েই আছোঁ বাৰু মই আপোনাক কাইলৈ গ'লে কিবা অসুবিধা হ'ব নেকি নাই নাই বস্তু বস্তু বাহানিখিনি মই এতিয়া হিচাপটো দি থৈ আহিব পাৰিম চাই পেলাই অঁ তেতিয়া আপোনালোকে বস্তু বাহানিখিনি আনি থ'ব অঁ মই বস্তু বাহানি হিচাপটো দি থওঁ আপুনি আনি থ'ব আৰু আনি যেতিয়া আনি হ'ব তেতিয়া আপুনি নেক্সট এটা কল কৰিব তেতিয়া মই গৈ পেলাই আপোনালোকৰ ঘৰত কিমানখিনি ক'ত কি কৰিব লাগে কৰি থৈ আহিম বাৰু গোটেই ৱাৰিং কৰিবনে নতুনকে ৱায়াৰিং কৰিবনে ঘৰটো নে এনেই এটা জাষ্ট কানেকশ্যনহে কৰাব য'ত ত'ত অ' ৱায়াৰিং কৰিব ন অঁ আচ্ছা আচ্ছা আচ্ছা অঁ ঠিক আছে আপোনালোকৰ ঘৰটো কিমান স্কুৱাৰ ফিটৰ হয় গোটেই বস্তুখিনি চাব লাগিব তেতিয়া মই গোটেই বাজেটটো দি থৈ আহিম বাৰু কি কি লাগিব অঁ সেইখিনি আপোনালোকে আনি থ'ব আনি থোৱাৰ পিছত মোক আকৌ কল এটো কৰিলে মই তেতিয়া গৈ পেলাই কামখিনি কৰিমগৈ আৰু ঠিক আছে বাৰু তেতিয়া মই ইভিনিং তেতিয়া ইভিনিং গৈ পেলাই আপোনালোকক হিচাপ পত্ৰখিনি মই দি থৈ আহিম আপোনালোকে তেতিয়া কালিলৈ অনা দিলে মই কালিলৈকে কামটো ষ্টাৰ্ট কৰাই দিব পাৰিম বাৰু এইখিদিন মই ফ্ৰী আছোঁ বাৰু হ'ব এতিয়া বস্তুখিনি মই গৈ চালেহে গম পাম আপুনি বস্তু মই ইভিনিং যাম নহয় তেতিয়া কথা পাতি ল'ম ঠিক আছে অঁ সেইটো মই এতিয়া আপোনাক ক'ব নোৱাৰিম মই গৈ পেলাই চালহে গম পাম ঠিক আছে মই ইভিনিং যাম নহয় তেতিয়া পাতিম ঠিক আছে হ'ব অঁ